আমাৰ ঘৰৰ ওচৰতে এটা হ'ম ষ্টে আছে বাৰু তালৈকে দেখা পাওঁ মাজে মাজে বাছেৰে বাছ মানে টুৰিষ্ট বাছেৰে মানুহ আহে ৰাতিটো হয়টো থাকে আকৌ গুচি যায় আৰু মানুহৰ ঘৰ যদিও সেইটো বৰ ধুনীয়াকে মানে আলোকসজ্জাৰে সজ্জিত কৰি ৰাখিছে ঘৰটো এইটো ঈগল নেষ্ট হ'ম ষ্টে ল'ৰাজন দেলহিৰ পৰা মাছ কমিউনিকেশ্যন পঢ়ি আহিছিল নেকি তেওঁৰ দুটাই ৰিজৰ্ট আছে ইয়াত এটা আছে আৰু মানাহত এটা আছে কিন্তু ভাল চলিছে যেন মই পাওঁ আৰু তাতকৈ মই এই বিষয়ে বৰ খুব বেছি কথা নাজানোঁ